মোৰ জীৱনত আটাইতকৈ বেছি মূল্য় হ'ল মোৰ পৰিয়ালটো আমি পৰিয়ালৰ সদস্য় হ'ল বৰ্তমান ছয়গৰাকী মোৰ ল'ৰা দুজন স্বামী এতিয়া বোৱাৰীৰ ছোৱালীও এটা হৈছে গতিকে মোৰ পৰিয়ালটো কেনদৰে মই ভালকৈ ৰাখিব পাৰোঁ এনেই গোটেই চাৰিটিয়েই মই এনেই চাওঁ চাওঁ আৰু চব সেই ঠিক ঠাক আছে নে নাই কি পঢ়া পাতি আগৰ পৰাই মই চব গুৰুত্ব লওঁ সেনেহেন চব কামতে মই ঠিক সেই নজৰ দিওঁ দি হিনকে চোৱা চিতা কৰি আছো বৰ্তমান আৰু কেনেদৰে পৰিয়ালটো ঠিকেই ঠিকেই চলি থাকে সেইয়ে মই ভাবোঁ আৰু কোনোফালেদি যাতে একো হেৰি নহয় আৰু ঠিক ঠাককৈ চলি থাকে পঢ়াই শুনাই চব চব লাইনটোৱেই যেন ঠিক ঠাক হৈ থাকে সেইটোৱেই মোৰ বাবে বিশেষ মূল্য়